আমাৰ শিৱসাগৰ অঞ্চলত শিৱদ'ল আছে তাৰ পিছত আকৌ মছজিদ আছে নামঘৰ আছে তাৰ পিছত গীৰ্জা আছে তাৰ বুদ্ধদেৱ বুদ্ধদেৱৰ বুদ্ধিছ টেম্পুল আছে সেইদৰে আকৌ আজান পীৰ দৰবাৰ আছে তাপিছত এই ইয়াত থকা শিৱদ'লত বহুত বহুত ডাঙৰ ধুমধামেৰে প্ৰত্যেক বছৰে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত শিৱ উৎসৱ শিৱদ'ল শিৱ উৎসৱ পতা যায় তাত সকলোবোৰ বহুত দূৰ দূৰ অঞ্চলৰপৰা মানুহ আহে বহুত পৰ্যটক আহে তেওঁলোকে ইয়াত শিৱ পূজা শিৱদ'লত আহি পূজা দিয়েহি বহুত ধুমধামেৰে শিৱদ'লত শিৱপূজা পালন কৰা হয় শিৱৰাত্ৰী পালন কৰা হয় আৰু ঠিক তেনেদৰে বহুতো শিৱসাগৰৰ অঞ্চলৰ বহু চুকে কোণে বহুতো শিৱদ'ল আছে শিৱমন্দিৰ আছে আৰু মন্দিৰ নামঘৰ সেইবিলাকতো বহুত ধুমধামেৰে আমি বহুত পূজা অৰ্চনা অনুষ্ঠিত হয় নামঘৰত ভাগৱত পাঠ বিষ্ণু যজ্ঞ এইবোৰ সকলোবোৰ পালন কৰা হয় ভাওনা পালন কৰা হয় আমাৰ ইয়াত বছৰেকত প্ৰতিটো বছৰে ভাওনা কম্পিটিশ্যনবোৰ পালন কৰা হয় তাৰ পিছত সেইদৰে আকৌ আমাৰ ওচৰত দুমধামেৰে শিৱপূজাও পালন কৰা হয় অঁ কি দূৰ্গা পূজা পালন কৰা হয় তাৰ পিছত আৰু ইয়াত বহুতো অঞ্চলৰ পৰা ৰংঘৰ কাৰেংঘৰ এইবোৰ আছে য'ত বহুত বহুত বছৰে বছৰে বহুতো পৰ্যটক আহি থাকে নে আজান পীৰ দৰবাৰ আছে তালৈ আহে সেইদৰে আমি ইয়াত বহু ধৰণে পহা ভালদৰে আমি শিৱসাগৰবাসী হিচাপে বহুতো ইয়াত গৌৰৱান্বিত কৰিব পাৰোঁ কৰোঁ